হেল্ল' ভাস্কৰ অঁ হেৰি এইটো কি বুলি কয় আমাৰ কলেজত প্ৰগেম এটা হোৱা কথা আছে নহয় অঁ অঁ

আছে আছে পৰা হ'ব গান গাব পৰা হ'ব তাৰ পাছত ময়ো ভাবিছোঁ নতুনকৈ অঁ অঁ তাৰ পাছত আহিবচোন তেতিয়াহ'লে গধূলিকৈ পাতি ল'ম কি কৰোঁ অঁ মইয়ো কিবা এটা কৰিম বুলি ভাবিছোঁ তাৰ পিছতে নতুনকৈ আমি পাতি ল'ম অঁ অঁ আহিবা তেতিয়া আমি পাতি ল'ম পাতি লৈ তাৰ পিছত কেনেকৈ কি কৰি ল'ব লাগে তাতে হেৰি কৰি ল'ম আলোচনা কৰি ল'ম